হেল্ল' বাইদেউ আপোনাৰ তাত এটা বোৱা কাপোৰ আছে নেকি হয় নেকি অ আচ্ছা মানে কি কেনেকুৱা ধৰণৰ বোৱা কাপোৰ পোৱা যায় বা ওম ওম ওম ওম অ অ গোটেইখিনি পোৱা যায় আৰু অ অ একেবাৰে যিবিলাক ঘৰুৱা আৰু

ও ও ওম হয় হয় অ অ ও ও ও বুজি পাইছোঁ অ অ অ অ এ এনেই এইবিলাক ঘৰত যিবিলাক বোৱে যিবিলাক একেবাৰে ঘৰুৱা সেইবিলাকৰ দাম কেনেকৈ ও ও ও অ অ অ অ অ ও ও ওম অ অ অ ও ও ও ও মানে ফুল হওক বা ডিজাইন হওক ফুল বা ডিজাইন এইবিলাকৰ ওপৰত ভিত্তি কৰি মানে দামটো হয় আৰু অ অ এতিয়া মই যদি ধৰক বেছি অলপ হেভি ফুল বিচাৰোঁ বা অলপ হেৰি মানে অলপ বেছি বেছি বিচাৰোঁ তেতিয়া দামটো বেছি হ'ব আৰু অ অ ও ও এহেজাৰৰ পৰা ষ্টাৰ্টিং আছে আৰু দামটো অ আচ্ছা অ অ

অ অ অ হয় হয় অ অ অ ঠিক আছে বাৰু মই কাইলৈ যাম দিয়ক আপোনাৰ দোকানত ঠিক আছে হ'ব দিয়ক